হেল্ল' কি কৰিম আৰু বৰষুণৰ বতৰত ধুনীয়াকৈ জুবিন গাৰ্গৰ গানে শুনি আছো আৰু তুমি কি কৰিছা

মোৰ যে সঁচা কথা ক'বলৈ গ'লে প্ৰত্যেকটো গানে ভালেই লাগে দেই কিন্তু মানে আজি বৰষুণৰ বতৰ আৰু মৃদ্যু এই পাখিতেই পাখি লগা যাবলৈ খোজোতেই এনেকুৱা কিছুমান কিবা কিবি গান শুনি আছো আও আৰু প্ৰত্যকটো একদম পুৰা আৰু কি ক'বা আৰু আৰু প্ৰ অ' প্ৰত্যেকটো গানেই দেখোন তেওঁ সুকীয়া সুকীয়া অনুভৱ ন এটা এটা মানে ইটো শুনলেও মোৰ এনেকুৱা লাগে যেন মানে এইটোৱে গানত মই প্ৰেমত পৰিম আকৌ তাৰ পিছত আৰু এটা গান শুনিলে ভাবো ও এইটোতকৈ দেখোন এইটো আৰু ভাল লাগিছে মানে প্ৰত্যকেটো গানেই সুকীয়া বেলেগ এটা কিবা এটা আছে আৰু যিটো মানে বেলেগৰ তাত নাপাওঁ হয় নাই সঁচাকৈ মানে মই সেইটো ভাবি কেতিয়াবাতো মানে মই শিকোও বাৰু তেখেতৰ গানৰ পৰা যিটো তেখেতৰ ভইচৰ কুৱালিটি আৰু প্ৰণাউঞ্চিয়েচনৰ যিটো শুদ্ধ ন ইমান ধুনীয়াকৈ তেওঁ প্ৰাণাউঞ্চিয়েচন কৰে মই বিৰাট ভাল লাগে মানে মোৰ সেইটো এটা মই প্ৰেমত পৰা তেখেতৰ এটা অন্যতম এটা গুণ মানে

দি থাকক সঁচাকৈ দি থাকক আৰু দেই আমাৰ কাৰণে তেখেত আৰু মুকুতাৰ মণি আৰু ন আমিয়ে যদি নোশুনো অ' ঠিক আছে দিয়া দিয়া দিয়া অ' ঠিক আছে দিয়া